হয় মই কালি ডাইনিং টেবুল এখন আনিলোঁ নহয় বহুত ভাল অ' ডাইনিং টেবুলখন একদম কমতে পাইছোঁ নভা ফাৰ্নিচাৰৰপৰা আনিলোঁ শিৱসাগৰ নভা ফাৰ্নিচাৰৰপৰা কাঠ চাঠবোৰো ভাল চখন চকী লগা মই গ্লাছৰ অনা নাই গ্লাছৰো আনিব পাৰ তই তহঁতক এখন লাগেই ডাইনিং টেবুল এখন আনিবি বহুত ভাল আৰু দামটোও কম আৰু কাঠ চাঠবোৰো ভাল তাত কোৱালিটি ভাল ফিনিচিংটোও বহুত ধুনীয়া দিছে কালাৰবোৰ মানে ইমান ধুনীয়া ধুনীয়া আছে অ' ডাইনিং টেবুলৰ ছখনীয়াও আছে আঠখনীয়া আছে বৰ ধুনীয়া ধুনীয়া ডাইনিংবোৰ বৰ পচন্দ লাগিলে পাই মোৰ তহঁতৰো এখন আন যদি আনিব পাৰিবি পাই এই মোৰ লগত যাবি এখন ডাইনিং লাগে যদি মোৰ বঢ়িয় একদম ডাইনিং এখন লৈ দিম মোৰখন আনি ল'বও পচন্দ হৈছে চবেই পচন্দ কৰিছে ঘৰতো ভাল ডাইনিংখন কাঠ চাঠবোৰ বহুত ভাল একদম মিহি গোটেই ফিনিছিংবোৰ বৰ ধুনীয়া কৰিছে তাত দেই একদম বৰ পচন্দ লাগিলে আৰু এখন আনিম বুলি ভাবিছোঁ দেই গিলাছৰ এখন আনিম তয়ো আন যদি যাবি মোৰ লগত লৱ যদি তহঁতৰ এখন লাগেই ডাইনিং এখন তহঁতৰ খাবলৈ এইখনত দিগদাৰ হয় মোৰ লগত ওলাবি আমাৰখন চাবিগৈচোন তই ইমান ধুনীয়া লাগিছে ধুনীয়াকৈ সজাই থৈছোঁ কভাৰ চভাৰ পাৰি পেলাই নি ডাইনিংখন বৰ ধুনীয়া ডাইনিং ভাল লাগিছে চবেই ভাল পাইছে ধুনীয়া একদম কুশ্বন চুশ্বন লগা চকীত বৰ ধুনীয়া চাবিগৈচোন তই যাবি তোকো লাগে যদি এখন মোৰ লগত ওলাবি ময়ো মই যাম আনিমগৈ